হেল্ল' অঁ কওকচোন কি লাগে হয় হয় হয় কওকচোন

ডায়মণ্ডৰ প্ৰাইচটো আপুনি প্ৰায়টো এইটটি ফাইভ এইটটি ফ'ৰ তেনেকে আমি দি আছোঁ বেলেগতকৈ অলপ কমত দি আছোঁ

অঁ লাগিব পোৱা হ'ব আকৌ আপোনাক যদি আপোনাৰ ডিজাইনেবল বনাই দিব লাগে তেনেকে বনোৱা হ'ব আমাৰ আমাৰ জুৱেলাৰীৰ নামত আপুনি ফেচবুকত বা ইউটিউবত আপুনি ইউটিউব চেনেলত মাৰি চালে গম পাই যাব কি কি বনে তাৰপৰা ডিজাইন শ্ব' কৰিব পাৰিব আপুনি

অঁ অঁ ফোন কৰি আহিব আহিব মানে আমাৰ ই এম আই চিষ্টেমো হয় ই এম আই হ'ব ই এম এছ অঁ চিভিল চাব লাগিব আৰু চিবিল ৰেকৰ্ডত চব ওলাইে যাব আমি গম পাই যাম তেতিয়া আপুনি কি কৰে নকৰে নতুবা আপুনি কেছ দিব লাগিব আপোনাৰ যি প্ৰয়োজন হয় তাকে পাব চলিব চলিব ছাৰ

অঁ ডিজাইনেবল বিলাক ভালেই দেখিছে চাগে অঁ অঁ অঁ অঁ অঁ আহিব আপোনাৰ আপোনাক যি বস্তু লাগে তাকে পাব অঁ ৰেহাই মূল্য়ত পাব অঁ ৰেহাই মূল্য়তে পাব অঁ হা হা আহি যাব ছাৰ এইটোৱ আপোনাৰ কণ্টক্ট নহয় জানো ছাৰ অঁ অঁ হ'ব দিয়ক আহিব দিয়ক অঁ অ'কে